অ' ভণ্টি সেইদিনাখন যে দাদাই বেডচিটখন যে আনিছিলে ইমান বেয়া মোৰ অকণো পচন্দ নাই হোৱা দেই চুটি আৰু থেকো ৰঙটোও পচন্দ নহয় আৰু দামটো ইমান বেছিকৈ ল'লে চাৰিশ ল'লে মোৰ কিন্তু পচন্দ হোৱা নাই দেই মই আকৌ দাদাক ঘূৰাই দিম বুলিহে ভাবিছোঁ